স্থানীয় স্কুলসমূহত নামভৰ্তিৰ প্ৰক্ৰিয়াবিলাক হ'ল স্কুলসমূহৰ নামভৰ্তিৰ আবেদন প্ৰ পত্ৰ পূৰণ কৰিব লাগিব আৰু কিছুমান স্কুলত আজিকালি অনলাইন ব্যৱস্থাৰেও প্ৰ পত্ৰ পূৰণৰ ব্যৱস্থা হৈছে প্ৰ পত্ৰ পূৰণ কৰাৰ পিছত নামভৰ্তিৰ সময়ত দেখুৱাব লগা কিছুমান কাগজ পত্ৰ হৈছে মানে বাৰ্থ চাৰ্টিফিকেট জন্মৰ প্ৰমাণ পত্ৰ লাগিব আধাৰ কাৰ্ডৰ প্ৰয়োজন হৈছিল তাৰোপৰি জাতিৰ প্ৰমাণ পত্ৰৰো প্ৰয়োজন আৰু মাক দেউতাক যদি বিলো পভাৰ্টি বি পি এল হয় তেনেহ'লে সেই বি পি এলৰ বাবে বি পি এলৰ প্ৰমাণ পত্ৰ বা তেওঁলোকৰ কাগজ পত্ৰ আছে জাতিগত প্ৰমাণ পত্ৰ সেই আটাইবিলাক নামভৰ্তি পত্ৰখনত গাঁঠি দিব লাগিব আৰু বিদ্যালয়ৰ কৰ্তৃপক্ষই এইবিলাক পৰীক্ষা নিৰীক্ষা কৰি নামভৰ্তিৰ বাবে ছাত্ৰ ছাত্ৰীৰ যিবিলাক নামভৰ্তি কৰিব পৰা যাব সেই সম্পৰ্কে তেওঁলোকে সিদ্ধান্ত লয় আৰু এখন তালিকা বনাই সেই তালিকাখন নটিছবৰ্ডত মাৰি দিয়ে আৰু সেই মৰ্মে নামভৰ্তিবিলাক হয় ইয়াত মাচুল ভৰিবলগা চৰকাৰী যিবিলাক বিদ্যালয় সেইবিলাকত মাচুল ভৰিব নালাগে মাচুল নভৰাকৈ বিনামূলীয়া নামভৰ্তি হয় কিন্তু যিবিলাক ব্যক্তিগত যিবিলাক অনুষ্ঠান আছে সেইবিলাকত মাচুল ভৰিব লগা হয় এনেদৰেই স্থানীয় স্কুলসমূহত নামভৰ্তি প্ৰক্ৰিয়া অনুষ্ঠিত হয়